মই কেব বুক কৰিছিলোঁ আপোনালোকৰ এজেঞ্চীৰ পৰা এক ঘণ্টাৰ ভিতৰত পাম বুলি কৈছিল কিন্তু দেখোন আহিয়ে পোৱা নাই দেখোন অ' ফেমেলী হা ফেমেলী লগত যাম বুলি ভাবিছিলোঁ হাজো মন্দিৰত এক ঘণ্টাৰ ভিতৰত আহিম বুলি ক'লে নাহিলে এতিয়া মোক পইচাটো ঘূৰাই দিয়ক নহ'লে মোক বেলেগ এখন গাড়ী এতিয়া লাগে মোক যে মই যাব লাগে